চাৰিদিনৰ আগত মই এটা চেমচাং মোবাইল লৈছিলোঁ কিন্তু মোবাইলটো ইমান ভাল নাপালোঁ ভাল নোপোৱা কাৰণে ৰেডমি থ্ৰী এটা আজি দুদিনৰ আগত পুণৰ সেইটো ৰিটাৰ্ণ ঘূৰাই দি পিনে আকৌ পুনৰ ল'লোঁ কিন্তু সেইটো ৰেডমিটো চলাই ভাল পাইছোঁ যোনটো চেমচাংটো কিনি ইমান ফটোও ক্লীয়াৰ নহয় বেটাৰী চাৰ্জটো ইমান ঠিক নহয় হেং মৰাদৰে পালোঁ গতিকে এতিয়া ৰেডমিটোয়ে মই ভাল বুলি ভাবি আছোঁ